অঁ ত্ৰিনাভ ষ্টুডিঅ' অঁ মানে আপোনাৰ মানে কথা শুনিছোঁ মই যে বহুত ধুনীয়াকৈ ফটো চটো উঠাই দিয়ে বিয়া চিয়া হওক বা কিবা চিবা হওক হয়নে অঁ গতিকে মানে মোৰ বিয়া আছে মানে অ অহা অহা আগষ্টমানত মোক তাৰ কাৰণে অঁ মোৰ তাৰকাৰণে মানে একদম ধুনীয়া ফটো উঠাব লাগে আৰু একদম ধুনীয়া হ'ব লাগিব মানে একদম বু আগষ্টৰ ষোল্ল তাৰিখৰ পৰা ষোল্ল তাৰিখলৈ একদম অঁ ষোল্ল ষোল্ল তাৰিখ মানে মই কি কৰিম চিক্সটিনত মানে ফাৰ্ষ্ট সংগীত হ'ব ত' সংগীতৰ কাৰণে ধুনীয়াকৈ আপুনি লাইট চাইট আনিব আৰু মানে একদম ধুনীয়াকৈ ভিডিঅ' কৰিব লাগিব মানে তাৰে আগত এটা প্ৰি ৱেডিং শ্বুট হ'ব কিন্তু সেইটো কৰিব লাগিব আপুনি প্ৰি ৱেডিং শ্বুট কৰিব বাট তাৰ এডিট চেডিট একদম মানে ফাইন কুৱালিটিৰ হ'ব লাগিব যেন একদম মানে একদম মজাকৈ হৈ যায় আৰু অঁ শুনিছোঁ বাৰু অঁ ঠিক আছে তেতিয়াহ'লে আপুনি আপুনি মোৰ তাতে চাপ'জ এঘাৰ তাৰিখে আহি যাওঁক আগষ্টৰ হ'ব

নাই নাই মই সেইটো আগষ্টত নকৰাওঁ সেইটো মই জুলাইমানত কৰাম জুলাইত কৰাই লওঁ জুলাইত কৰাৰ পিছত অলপমানতো আপুনি এডিটিং চেডিটিং কৰিবলৈ কি কেতিয়া দিব পাৰিব বাৰু প্ৰি ৱেডিং শ্বুটটো ভিডিঅ'টো যদি হৈ যায় জুলাইত যদি এক তাৰিখৰ পৰা ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে কেতিয়া দিব পাৰিব বাৰু মানে মই ভাবিছোঁ মানে অঁ হ'ব এডিটিং চেডিটিং অঁ হয় নেকি তে মানে আগষ্টত বিয়াততো পাই যাব লাগে ভিডিঅ'টো মানে ধুনীয়াকৈ অঁ মানে ভাবিছোঁ একদম স্ক্ৰীণত ওলাই পেলাই ধুনীয়াকৈ দেখাম আৰু এনেকৈ ত' সংগীতত ত' লাগিবই ধুনীয়াকৈ ফাৰ্ষ্ট প্ৰি ৱেডিং শ্বুট কৰিম জুলাইত অকে তাৰপিছত আগষ্টৰ এঘাৰ তাৰিখৰ পৰা ৱেডিং পেকেজটো অঁ কিমান হ'ব বাৰু ৱেডিং পেকেজটো গোটেইখিনি যদি সংগীত পূৰা সংগীতৰ পৰা একদম বিয়ালৈ অঁ হয় নেকি অঁ ঠিক আছে অলপমান ডিস্কাউণ্ট চিস্কাউণ্ট দিব বাৰু ফাৰ্ষ্টটো চাই ল'ব লাগিব কেনেকুৱা বা এডিটিং চেডিটিং কৰি দিয়ে ন এটা টেষ্ট কৰিব লাগিব কালি আপুনি মোৰ ঘৰত আহি যাব পাৰিব নেকি এঘাৰটা বজামানত ৰাতিপুৱা কালি নহ'ব নেকি পৰহি ঠিক আছে তে পৰহি আহি যাব একদম কে কেমেৰা চেমেৰা লৈ পেলাই একদম ভালকৈ চাম যে কেনেকুৱা কুৱালিটি হয় একদম মানে একদম ভাল কুৱালিটি লাগিব ওৱান জিৰ' এইট পিক্সেল যদি থাকে তেতিয়াহ'লে সেনেকুৱা টাইপৰ একদম ধুনীয়া হ'ব লাগিব

ফিফটিন থাউচেণ্ড অঁ ঠিক আছে দিয়ক